খাদ্য বনাওঁতে ৰেচু ৰেচিপি বনাওঁতে অনুসৰণ কৰা তেনেকৈতো মই ইমান নকৰোঁ হয় কিছুমান বস্তু মই চাওঁ আজিকালিতো চাবলৈ বহুত প্লেটফৰ্ম আছে যেনে ধৰক কিবা এটা নাজানিলে আজিকালি ইউটিউবতে চাব পাৰি বা তেনেকুৱা আন বহুতো ধৰক সুবিধা আছে চাবলৈ মেলিবলৈ তেনেকৈ চাই মেলি কেতিয়াবা কিছুমান বস্তু চাওঁ মই যিটো নাজানো এতিয়া মইতো সব ধৰক শিকি মেলিতো অহা নাই কেতিয়াবা মাহঁতে বনাওঁতেও চাওঁ বা মাহঁতেনো কেনেকৈ বনায় বা কেনেকৈনো কি কৰে মই সেইটোও চাব বি চাওঁ কেতিয়াবা এতিয়া মাহঁতে বনাওঁতে ধৰক প্ৰথম তাতে জুইতে তেল কেৰাহী পতাৰ পিছত তেলটো দি দিব তাৰপিছত ধৰক পিঁয়াজ চিয়াজ দিব তেনেকৈ দি মেলি তাৰপিছত আদা নহৰুটো সেই তেলতে দি দিয়ে তাৰপিছত মাংস চাংস দি ধৰক তেনেকৈ বনায় মই মানে তেনেকৈ অলপ বেলেগকৈ ইউনিক ইষ্টাইলত বনাব বিচাৰোঁ আজিকালি বস্তুবোৰ মই তেনেকৈ মানে বনাব নিবিচাৰোঁ সেইটো কাৰণে মই অলপ বেলেগকৈ বনাওঁ ধৰক মই তেলটো দিয়াৰ পিছত তাতে মাংসটো দিলোঁ পিঁয়াজ অলপ দি পেলানি মাংসটো দি দিলোঁ দিয়াৰ পিছত আপোনাৰ অলপ সিজিছে আৰু আধা সিজা হৈছে বা কিবা তেনেকুৱাত মই মছ আদা নহৰু দিওঁ এতিয়া বেলেগক বনাওঁতে দেখোঁ যে মা মছলা বহুত দিয়ে ধৰক দোকানৰ যিকোনো জিৰা ৰেড চিলি বা এনেকুৱা মছলাজাতীয় ধেৰ কিবা কিবি দিয়ে মই তেনেকৈ বেছি মছলা দি মানে বনাব বেয়া পাওঁ মই ধৰক আদা নহৰুটো দিয়ে ভাল লাগে ছিম্পলকে আদা নহৰুটো দিওঁ তেনেকৈ মই বনাই ভাল পাওঁ তাৰপিছত অলপ ধৰক মাহঁততকৈও মই অলপ জ্বলা চলা কমকৈ দি মেলি বনাওঁ এতিয়া যিকোনো বস্তু এটা বনাওঁতে ধৰক মাহঁতে প্ৰথমতে তেল দিয়ে বা কিবা কিবি কিন্তু মই তেনেকৈ এতিয়া ধৰি লওক গাহৰি মাংসটোৰ কথাই কৈছোঁ গাহৰি মাংসটো বেলেগে প্ৰথম তেলটো দিয়ে তেল দিয়াৰ পিছত আদা নহৰু পিঁয়াজ চিয়াজ এনেকৈ দি মেলি বনায় মই তেনেকৈ হেৰি নকৰোঁ মানে মই গাহৰি মাংসটো গাহৰি চৰ্বিটোৱে তেল উলিয়ায় তেনেকৈ অলপ তেলটো উলিয়াই লওঁ তাৰপিছত মাংসটো বা পিঁয়াজ চিয়াজ যি দিব লগা আছে অলপ তেনেকৈ দিওঁ তাৰপিছত মাংসটো দি দিওঁ মাংসটো অলপ সিজা পিছত ধৰক লৰাই মেলি সিজা পিছত অলপ সিজা পিছত আদা নহৰুটো দি দিওঁ আদা নহৰুটো দিয়া পিছত ধৰক এনেকে লাই পাত বা যি আছে আৰু যি দি ধৰক মাংসটো বনাই খাবলৈ ভাল লাগে তেনেকৈ সকলোবোৰ দিওঁ দিয়াৰ পিছত ধৰক নমোৱাৰ সময়ত আৰু ধনিয়া চনিয়া দি মেলি এনেকৈ নমাই মেলি বনাওঁ বস্তুটো মই অলপ মানে বেলেগতকৈ ইউনিক কৰিব বিচাৰোঁ বস্তুটো তো সেইটো কাৰণে তেনেকৈয়ে বনাওঁ আৰু